যেতিয়াৰপৰা বেংকসমূহ ডিজিটেলাইজ হ'ল মোৰ ইমান অসুবিধা একো হোৱা নাছিল কাৰণ মই ভালেই পাইছিলোঁ কাৰণ মই বেংক নোযোৱাকৈও মোৰ কামখিনি মই অনলাইন যোগেদি কৰি ল'ব পাৰিছিলোঁ কিন্তু মোৰ একো অসুবিধা হোৱা নাছিল যদিওঁ কিন্তু কিছুমান ক্ষেত্ৰত আমি সাৱধান হ'বলগীয়া হৈছিল কাৰণ যিমানেই ডিজিটেলাইজ নহওঁক কিয় কিছুমান তৃতীয় পক্ষ মানুহ সোমাই পেলাই প্ৰবঞ্চক কিছুমান সোমাই কিছুমান লিংক পঠিয়াই মানুহৰপৰা পইছা আদায় কৰি লৈ গৈছিল সেইবাবে আমি ডিজিটেলাইজেশ্যনৰ সুবিধাওঁ লাগে আৰু কিছুমান ক্ষেত্ৰত আমি সাৱধানো ল'বলগীয়া উচিত